খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক সু স্বাস্থ্যৰ ওপৰত বিশেষ অৰিহণা যোগায় বিশেষকৈ ফুটবল খেল খেলিলে মানুহৰ যিটো শাৰীৰিক ব্যায়ামৰ দৰকাৰ সেইটো প্ৰায় হৈ যায় লগতে তেজৰ চলাচল বৃদ্ধি কৰে ভাল কৰে আৰু আপোনাৰ যিবিলাক হাড় মাংসপেশী সেইবিলাক মজবুত কৰি তোলে ফুটবলে আৰু তেনেকৈ আপোনাৰ বহুত দিন ধৰি খেলি থাকিলে মানুহৰ যিবিলাক বেমাৰ আজাৰ সেইবিলাকো নোহোৱা হৈ যায় আৰু মানুহৰ যিবিলাক সৰু সুৰা বেমাৰ আজাৰ থাকে সেইবিলাকো নোহোৱা হয় মানে ছুগাৰটো ছুগাৰ ডায়বেটিছ এইবিলাক বেমাৰৰ কাৰণে খেল ধেমালিটো খুব ভাল আৰু ফুটবল খেলিলে যিবিলাক বেয়া চিন্তা ফুটবল বুলি নহয় যিকোনো চি খেলৰ কথা কৈছোঁ বেয়া চিন্তাবোৰ মনত আহিব নোৱাৰে মানুহৰ মানে জীৱনত উন্নতি কৰি পাৰে বেয়া চিন্তা আহিলে মানুহ বহুত বেয়া পথত নামিব পাৰে কিন্তু যেতিয়া খেল ধেমালিৰ লগত জড়িত হৈ থাকে তেতিয়া মানুহৰ মনত সেই বেয়া চিন্তাবোৰ স মানে সহজত আহিব নোৱাৰে সেয়েহে খেল ধেমালিক মানুহে এটা জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে বাছি ল'ব লাগে তেতিয়া মানুহৰ জীৱনত বহুত সমস্যাৰ পৰা ৰেহাই পোৱা যায় তাৰ লগতে মানুহে জীৱনত উন্নতি কৰিব পাৰে সেইদৰে মানসিক শাৰীৰিক এনেদৰে বহুত ক্ষেত্ৰত খেল ধেমালিয়ে মানুহক অৰি ভাল মানে ভাল এটা উল্লেখযোগ্য অৰিহণা আগবঢ়ায় এনেদৰে খেলবোৰে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুত ৰখাত সহায় কৰে ধন্যবাদ